ৰেপিড' ছাৰ্ভিচ নেকি মই আপোনাৰ বাইছ ফেব্ৰুৱাৰীত কেব এটা বুক কৰিব বিচাৰিছিলোঁ এভেইলেবল হ'বনে হয় পুৱা নমান বজাত হয় নমান বজাত আপোনাৰ মোহনবাৰীৰ এয়াৰপৰ্টলৈকে যাব লাগিছিলে

মোৰ ঠিকনাটো হৈছে আপোনাৰ পিক আপ পইণ্টতো হৈছে আপ আপোনাৰ মিলন নগৰ ডিব্ৰুগড় চি গলিৰ পৰা হয় সেইখিনিৰ পৰা ত মোহনবাৰীলৈকে আপোনালোকে কিমান টকা ল'ব

আৰু সময়মতে পাবনে কাৰণ মই মোৰ সময়মতে এয়াৰপৰ্টলৈ যাব পাব লাগিব আৰু সময়ত পাব লাগিব সেইকাৰণে আৰু আপোনাৰ পে'মেণ্ট প্ৰচেছ কেনেকৈ হ'ব ডিজিটেল পে'মেণ্ট হ'বনে নাইবা কেছ হ'ব আৰু কেবেব যদি এভেইলেবল হয় তেতিয়া নিশ্চয় আপুনি জনাই দিয়ক এতিয়াই জনাই দিয়ে যেন